হেল্ল' অঁ গীতাশ্ৰী অঁ যাব লাগিছিলতো মৃদুল অঁ

অঁ অঁ অঁ অঁ অঁ তাকেই ঘূৰি আহিব পাৰিম জানো ইয়াৰ পৰা কেইটাত ওলাম আমি অঁ মোৰ লগৰ এজনেও যাম কৈছিলে মধুস্মিতাই অঁ তাইকো লগ ধৰিম নেকি অঁ অঁ

অঁ অঁ অঁ তেন্তে আমি ইয়াৰ পৰা অঁ ক'ৰ ক'ৰ পৰা যাম আমি জালুকবাৰীৰ পৰা অঁ হ'ব অঁ আমি কেইটাত ওলাম ৰাতিপুৱা অঁ অঁ চাৰিটাত

নগাঁওটো আমাৰ লগৰ আছে তাহাঁতকো মাতিব লাগিব আৰু অঁ অঁ হ'ব নহ'লে ঠিক আছে